অঁ হেল্ল' অঁ হয় অঁ হয় নেকি বিহু পালেহি নহয় অঁ বিহু বিহু পালেহি নহয় বিহু বুলি পিঠা চিঠা খুন্দিছা নাই সেইটো আকৌ খুন্দি মেলি আৰু তিল চিল ভাজি হেৰি চেনি তেনি দি মিলাই বনাব লাগে আকৌ

অঁ সেইদৰে গুৰ চুৰ যোগাৰ কৰি বনাম আৰু আহিবি তেনে একেলগে বনাম আৰু গুৰ পিঠা সেইদৰে গুলি আৰু পিঠা খুন্দি লগত মিহলাই বেকিং চেকিং দি এইদৰে তেলত আৰু উপঙাই বনাম আৰু অঁ অঁ অঁ অঁ অঁ